আমি যিহেতু অসমীয়া গতিকে আমি কাতি বিহু পালন কৰোঁ কাতি বিহুটো হৈছে এটা সাংস্কৃতিক পদ্ধতি কাতি বিহু আমি গধূলি পালন কৰোঁ প্ৰথমতে আমি চোতালখন সুন্দৰকৈ মুচি লম তাৰপিছত তাত এটা তুলসী ভেটি বনাম তুলসী ভেটিটোত আমি চাকি ধূপ অৰিহণা দিওঁ তুলসী ভেটিটো সুন্দৰকৈ ফুল দিম সজাই তুলিম তাৰপিছত গধূলি হোৱাৰ লগে লগে আমি সকলো ল'ৰা ছোৱালী গোট খাই তুলসী ভেটিটোৰ কাষে কাষে এটা গীত গাওঁ প্ৰাৰ্থনা গাওঁ তাৰপিছত সকলোকে বুট দিয়া হয় আৰু সকলোৰে ঘৰে ঘৰে এই উৎসৱ পালন কৰা হয়